অঁ হেল অঁ হেল্ল' বড়ো কথা এটা কাৰণে ফোন কৰিলোঁ এই আবেলি কি কৰি আছা হেৰি নহয় আবেলি সেই যমুনা পাৰ্কলৈ ওলাবা মানে কি এইকেইদিন কাম কৰি কৰি একদম ভাগৰি পৰিছোঁ বুদিছা যমুনা পাৰ্কলৈ আবেলি ওলাবা অকণমান ফুৰি আহিমগৈ দিয়াচোন অকণমান ফ্ৰেছ হাৱা খাই আহিম নে কি কোৱা

অঁ পাৰ্কখন ওচৰতে আছে ইমান ধুনীয়াকৈ বনালে এতিয়া ওচৰতে ঘৰৰ ওচৰতে থকা পাৰ্কখন ইমান ধুনীয়াকৈ আছে যদি এপাক যদি লোকেল মানুহকেইটাই নে মাৰি নাহোঁ তেতিয়াহ'লে দেখোন আলহীক আমি কেনেকৈ ক'ম পাৰ্কখন কিমান ধুনীয়া হয় নাই কি বাৰু এই মই অঁ মই শইকীয়াকো কৈছোঁ মাতি দিছোঁ তিনিজনে অকণ বহি আৰু কথা পাতিম তাতে নে কি কোৱা অঁ ঠিক আছে ঠিক আছে তেতিয়া লগ পাম দেই তিনিটা মান বজাত ঠিক আছে ঠিক আছে বাই